মই ৰাতিপুৱা আৰু গধূলি দুই সময়তে দৌৰি থাকোঁ মই দৌৰাৰ নামত ৰাতিপুৱা প্ৰায় এক ডেৰ ঘণ্টা আৰু সন্ধিয়া প্ৰায় এক ডেৰ ঘণ্টা ইমান সময় খৰচ হয় বাকী সময় অ ক'লেজ যাবলগীয়া হয় গতিকে দৌৰাৰ নামত বহুত সময় খৰচ হয় আৰু আপোনাৰ দৌৰি থাকিলে মানে কি হয় আমাৰ স্বাস্থ্যটো বহুত উপকাৰ হয় আমি যদি সদায় ৰাতিপুৱা গধূলি যদি দৌৰি থাকোঁ স্বাস্থ্যটো বহুত শক্তিশালী হৈ থাকে আৰু বেমাৰ আজাৰৰ পৰা অলপ ৰক্ষা পোৱা যায় গতিকে আমি দৌৰাটো বহুত ভাল বুলি ভাবোঁ দৌৰাটো মানে এনেকুৱা ধৰণৰ বস্তু আপুনি যদি সদায় দৌৰি থাকে আপোনাক কোনোবাই ক'ব যে ক'ব নালাগে যে আপুনি এই ৰাতিপুৱা দৌৰোঁগৈ ব'লক তো নিজৰ মনটোৱে আপোনাক ক'ব যে দৌৰা সময়টো হৈ গ'ল যদি আপুনি সদায় ৰাতিপুৱা পৰা গধূলি দৌৰি থাকে মই সৰুৰ পৰা দৌৰি আহিছোঁ এনেদৰে কলেজতো স্কুলতো দৌৰিছোঁ বহুত ভাল ভাল পুৰস্কাৰো পাইছোঁ স্কুলতো আপোনাৰ চাৰিশ মিটাৰ ছশ মিটাৰ এনেকুৱা দৌৰ আৰু যিবিলাক আপোনাৰ এশ মিটাৰ এনেকুৱা দৌৰ সেইবিলাকতো দৌৰি আহিছোঁ আগৰ পৰা দৌৰা বস্তুটো মানে আপোনাৰ এনেকুৱা বস্তু এইটো এটা উৎসাহ মানে যি ৰাতিপুৱা গধূলি দৌৰি থাকে সি হে বুজি বুজি পায় যে দৌৰাৰ কাৰণে স্বাস্থ্যটো কিমান প্ৰভাৱ পৰি পাৰে বা কেনেকুৱা কেনেকুৱা আপোনাৰ লক্ষণ থাকিব পাৰে সদায় দৌৰি থাকিব লাগে মানুহবিলাকে সেইটো কাৰণে বেমাৰ আজাৰৰ পৰা বাচি থাকিব মানুহবিলাক যদি দৌৰি থাকে সদায় আৰু দৌৰা লোকসকলে সদায় পানীটো বেছিকৈ খাব লাগে আপোনাৰ যিখিনি পানী আপোনাৰ ফ্ৰীজত থোৱা থাকে তে সেয়া পানী নহয় যিখিনি নৰ্মেল পানী আৰু ফল মূল এনেকুৱা কিছুমান বস্তু খাই থাকিব লাগে তেতিয়া বেছিকৈ দৌৰিব পৰা যায় গতিকে আমি সকলোৱে দৌৰি থাকিব লাগে দৌৰাৰ কাৰ কাৰণে আমাৰ স্বাস্থ্যত কিমান কি হ'ব পাৰে যেতিয়া আপোনালোকে দৌৰিবলৈ চাব সেই তেতিয়া বুজি পাব যে আমি যদি ৰাতিপুৱা গধূলি যদি সদায় যদি দৌৰি থাকোঁ বা কিছুমান বস্তু আছে মেইনটেইন কৰি পিনি আমি দৌৰিব লাগিব দৌৰি মেলি থকা থাকিলে মানে আপোনাৰ বহুত বহুত কিছুমান বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰে আৰু তেওঁ দুৰ্বল হৈ নাথাকে মানে যিকোনো দৌৰি থকা লোকসকলৰ আপোনাৰ কামৰ প্ৰতি বা এলেহুৱা এনেকুৱা ধৰণৰ কিছুমান মনলৈ ভাৱ নাহে যিসকলে দৌৰি এই ৰাতিপুৱা গধূলি যিসকলে দৌৰে তেওঁলোকৰ এলেহুৱা স্বভাৱটো নাহে মানে তেওঁলোকে তেওঁলোকে যিকোনো কাম ভালদৰে কৰিব পাৰে আৰু যিবিলাক কাম কৰে তেওঁলোকে প্ৰায় ছাক্সেছ হয়ে যিসকলে দৌৰি থাকে তেওঁলোকে আপোনাৰ বেয়া বস্তু এইবিলাক খাব নালাগে এইবিলাক খালে মানে যিসকল লোকে ধৰি লওক গোটখা তামোল বা সুৰা যিসকল লোকে খায় তেওঁলোকে দৌৰিব মেলিব নোৱাৰে আৰু তেওঁলোকে যদি সেই আপোনাৰ বেয়া বস্তুবোৰ যদি এৰি পিনি আপোনাৰ ভাল বস্তু যদি খায় পানী চানী এনেকৈ ভাল ফল মূল যদি খাই পিনি তেওঁলোকে যদি দৌৰ দৌৰিবলৈ আৰম্ভ কৰে তেওঁলোকে যদি ধৰি লওক দেহত কিছুমান বেমাৰ হৈছিলে বা বেমাৰ আৰু সৰু সৰু এনেকুৱা কিছুমান যদি অৱস্থা হৈছে তেওঁলোকৰ তেতিয়া সেই অৱস্থাসমূহ ভাল হৈ যাব বা সেই সেই বেমাৰটো তেওঁলোকৰ আঁতৰি যাব গতিকে আমি সকলোৱে দৌৰিব লাগে আৰু আপোনাৰ ৰাতিপুৱা যদি আপুনি সোনকালে সোনকালে যদি শুই উঠি আপুনি যদি ৰাতিপুৱা সোনকালে দৌৰে তেতিয়া আ পোনাৰ যিটো বতাহ বা বায়ু আপোনাৰ ৰাতিপুৱাৰ সময়ত কোনো আপোনাৰ পলিউচন বা প্ৰদূষণ হৈ নাথাকে তেতিয়া সেই সেই সময়কণৰ আপোনাৰ যিটো হাৱা বা বতাহ দৌৰোঁতে বা খোজ কাঢ়োঁতে সেই হাৱা বতাহে শৰীৰত বহুত ভাল এটা কাম কৰে ৰাতিপুৱা যিটো শুদ্ধ বতাহ মানে যিটো আপোনাৰ পলুচন হৈয়ে নাথাকে গাড়ী মটৰ ৰাতিপুৱা সময়ত আপোনাৰ তেনেকৈ নচলে সেইটো মানে প্ৰায় আপোনালোকৰ ৰাতিপুৱা দৌৰিব লাগে আৰু সন্ধিয়া সন্ধিয়া দৌৰিলে কি হয় আপোনাৰ দিনটো আপুনি যি টি ধৰি লওক ইটো কিবা আপোনাৰ ডিউটি থাকিব পাৰে বা আপুনি কিবা চাকৰি কৰে বা আপোনাৰ স্কুল কলেজ থাকিব পাৰে তেওঁলোকে প্ৰায় যেতিয়া স্কুল কলেজৰ পৰা আহি সন্ধিয়া টাইমত যেতিয়া দৌৰিব দৌৰাৰ পিছত শৰীৰত যিখিনি ধৰি লওক বেয়া ঘাম থাকে বা কিছুমান মানে ধৰি লওক দিনটো স্কুললৈ যোৱা বা কলেজ যোৱা সেই ভাগৰসমূহ যেতিয়া সন্ধিয়া টাইমত দৌৰা হয় দৌৰিলে মানে ঘামটো দেহৰ পৰা ওলাই গুচি যায় আৰু সন্ধিয়া টাইমত দৌৰিলে সেই দেহৰ পৰা যিখিনি ঘাম চাম যে আপোনাৰ ওলাই যাব গধূলি আপোনাৰ বহুত এটা ধুনীয়া টোপনি ভাগৰ লাগিব আৰু ধুনীয়া ধুনীয়া টোপনি ধৰিব আপোনাৰ সম্পূৰ্ণকৈ কোনো কষ্ট বা কিবা হেৰি নকৰাকৈ আপোনাৰ যদি সন্ধিয়া টাইমত তেতিয়া আপোনাৰ বহুত ভাগৰ লাগিব আৰু আপুনি ভাগৰনিত টোপনি যাব পাৰিব সন্ধিয়া টাইমত দৌৰিলে আৰু মানুহে পৰাপক্ষত আপোনাৰ ৰাতিপুৱা আৰু গধূলি দুইটা টাইমত দৌৰা কাৰণে সময় অকণমান খৰচ কৰিব লাগে যিটো আপোনাৰ শৰীৰৰ লগতে ধৰি লওক আপুনি যদি ক'বাত কিছুমান প্ৰতিযোগাত প্ৰতিযোগিতাত যদি ভাগ লয়গৈ তাত আপোনাৰ ভাল পদক্ষেপ এটা পাব পাৰে আৰু দৌৰি থাকিলে মানে আপোনাৰ বহুতো এতিয়া ধৰি লওক পুলিচ আৰ্মি এনেকুৱা কিছুমান চাকৰি পাবৰ কাৰণে বহুত সুবিধা হয় লগতে স্বাস্থ্যটোতো বহুত ভালেই হৈ থাকে মানে সেইটো কাৰণে মানুহে মানুহে মানে ৰাতিপুৱা গধূলি দুইটা টাইম দৌৰিব লাগে আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে সোনকালে উঠি এই আপোনাৰ ধৰি লওক ঘৰৰ ওচৰতে যদি প্লে'গ্ৰাউণ্ড আছে বা প্লে'গ্ৰাউণ্ড নাথাকিলেও ৰাস্তাতে আপুনি দৌৰিব পাৰে আৰু বিশেষকৈ দৌৰিলে মানে আপোনাৰ ধৰক ৰাতিপুৱা দৌৰিলে আপোনাৰ বহুত বহুত বহুত কামত মানে আপোনাৰ বহুত সুবিধা হয় আৰু আগতেতো কৈ আহিছোঁৱে যিসকল মানুহে দৌৰৰ নামত যিখিনি সময় খৰচ কৰে তেওঁলোক সেই মানুহসকল সদায় যিকোনো কামত ছাক্সেছ হ'বই তেওঁলোকে যিকোনো কাম ভালদৰে কৰিব পাৰে এলাহ নকৰে আৰু তেওঁলোকৰ মাইণ্ডটো সদায় ফ্ৰেছ হৈ থাকে বেলেগৰ লিখিয়া কৰি তেওঁলোক মানে কিছুমান কথাত ঘটকাই খং উঠি নাযায় বা কাৰোবাৰ লগত ঘপকৈ নে কাজিয়া নকৰে দৌৰিলে সেই তেনেকুৱা কিছুমান বহুত তেনেকুৱা কিছুমান আপোনাৰ বহুত বহুত প্ৰব্লেম মানে আপোনাৰ প্ৰব্লেমত নহয় মানে আপোনাৰ যদি দৌৰি দৌৰা মেলা কৰি থাকে বা দৌৰা মেলা খেলা ধূলা কৰিবলৈ বহুত ভাল হয় ত যিসকলে দৌৰি থাকে আৰু আমিও স্কুল কলেজত আগতে বহুত দৌৰিলোঁ এতিয়াও আমি দৌৰি আছোঁ আৰু দৌৰিয়ে থাকিম কাৰণ দৌৰিবলৈ কোনোবাই ক'ব নালাগে দৌৰাটো আপোনাৰ নিজৰ মনে কয় যে দৌৰোঁ দৌৰোঁ ব'লক মনেহে কয় আৰু উৎসাহ দিয়ে মন দেহ মনে উৎসাহ দিয়ে যে আমি দৌৰিব লাগে দৌৰিলে আপোনাৰ লিভাৰ কিডনি চিডনি এইবিলাক যোনটো বেমাৰ আজাৰ হৈ থাকিলে মানে য দৌৰিলে যি জোকাৰণি খায় বা তেনেকুৱা কিছুমান জোকাৰণি খালে মানে মেলিলেও বেমাৰ আজাৰ থাকিলেও ঘামত ওলাই যাব আৰু আপোনাৰ ঘাম ওলাই যোৱাৰ পিছত আপোনাৰ পানী পিয়াহ লাগিব আৰু পানীটো খাই দিলে দেহৰ কাৰণে ব বহুত উপকাৰী যদি পানীটো খাই দিয়ে কাৰণ দৌৰাৰ পিছত ভাগৰ লাগিবই সেইটো কাৰণে ৰাতিপুৱা গধূলি দুইটা টাইম আমি দৌৰিব কাৰণে চেষ্টা কৰিব লাগে আৰু ডায়েট মেইনটেইন কৰি চলিব লাগে আৰু অ বেয়া বস্তু খাব নালাগে তেনেকুৱা কিছুমান বস্তু খালে যি দেহত আপোনাৰ বেমাৰৰ চিন দেখাব পাৰে সেই বস্তু খাই পিনি দৌৰ দৌ দৌৰিব নালাগে